অঁ এই মোৰ মৃত্যুঞ্জয় মন্দিৰলৈ এপাক যাম বুলি ভাবিছোঁ তাকে মানে হেৰি তোমালোকৰ সেইফালেই ন তাকে মৃত্যুঞ্জয় মন্দিৰলে কেতিয়া গ'লে বাৰু তাত সুবিধাখিনি কি কি আছে তুমি জানা নেকি বাৰু

এই কোনখিনি সময়ৰ পৰা কোনখিনি সময়লৈ বাৰু থাকে যিকোনো এটা সময়ত গ'লেই হ'ল আৰু ন মই গুৱাহাটীৰ পৰা কৈ আছোঁ

অঁ অঁ এনেই গাড়ী চাড়ী সেইফালে পোৱা যায় ন অঁ ৰাষ্টা ঘাটবোৰ ভালেই নহয় অঁ বাৰু ঠিকে আছে বাৰু যাম তোমাক মই ফোন কৰিম তুমি অকণমান সঁহাৰি জনাবা আৰু যাম এই দুই এদিনতে যাম বুলি ভাবিছোঁ তাকে সেইকাৰণে তোমাক ফোনটো কৰি আগতীয়াকৈ জানি ল'লো আৰু একেলগে যাব পাৰিম ঠিক আছে দিয়া মই সেইকাৰণে তোমালৈ ফোন এটা কৰিলোঁ